অসমৰ আটাইতকৈ ভাল হস্পিটেলবোৰ হ'ল ডিব্ৰুগড় গুৱাহাটী আৰু যোৰহাট মাজুলীত আছে যদিও ডক্টৰ ইমান পৰ্য্য়াপ্ত নাই অলপ দিনৰ আগত আমাৰ ল'ৰাটো জ্বৰ হোৱাত গৰমূৰ মেডিকেললৈ লৈ গৈছিলোঁ তাত ডক্তৰে ডক্টৰে ডাঙৰৰ দৰৱ সৰু ঠাইত ডাঙৰৰ দৰৱ দিছিল ড যেতিয়া ডক্তৰৰ দৰৱ আমি খুৱাইছিলোঁ ল'ৰাটোৰ দৰ জ্বৰ কমাক চাৰি এদিন থাকে আকৌ পিছদিনা আকৌ জ্বৰ হয় তাৰ পিছদিনাখিনি আমি যোৰহাটলৈ লৈ গৈছিলোঁ যোৰহাটত আমি সঞ্জীৱনীক দেখুৱালোঁ সঞ্জীৱনীত তেতিয়া টেষ্ট চেচ কৰাৰ পিছত আবেলিলে আমাক ডক্টৰে থকাটো পৰামৰ্শ দিছিল সেই সেই কথাকে আমি থাকি সেই ডক্টৰৰ কথামতে আমি থাকি তিনিৰাতিকৈ থাকি কিন্তুৰ আমি চন সঞ্জীৱনীৰ ডক্টৰৰ পৰামৰ্শবিলাক আমি ভাল পাইছিলোঁ দে ডিব্ৰুগড়ত তাৰপিছত ডিব্ৰুগড়ত অলপ দিনৰ পিছত আমাৰ মানুহজনৰ গা বেয়া হওঁতেনে ডিব্ৰুগড়লৈ যেতিয়া নিয়া হৈছিল ডিব্ৰুগড়ৰ আদিত্য় নাৰ্ছিং হোমত তেওঁ চিকিৎসা পৰামৰ্শ চিকিৎসাৰ ব্যৱস্থা লোৱা হৈছিল তাৰ চিকিৎসকৰ পৰামৰ্শবিলাক বহুত ভাল ব্যৱস্থা কৰা হৈছিল কিন্তু সঞ্জীৱনীলৈ আমাৰ এইজনক ওৱান জিঅ' এইটেৰেহে নিয়াৰ ব্যৱস্থা কৰা হৈছিল কিন্তু মাজুলীত ইমান দুৰ্ভাগ্যজনক যে মাজুলীত ইমান এজনো ডক্তৰৰ মানে ৰোগী দেখুৱাবৰ কাৰণে ভাল এজন চিকিৎসক নাই আহিলেও অলপ দিনৰ পিছত আকৌ মাজুলীৰ পৰা আকৌ আকৌ বদলি হৈ গুচি যায় সেয়েহে অসম চৰকাৰক মই অনুৰোধ কৰিম যে মাজুলীৰ ভাল যাতে এজন ডক্টৰ দিয়ে সেয়েহে মই অনুৰোধ কৰিম